হেল্লো মই এখন নভেলৰ কথা ক'বলৈ লৈছোঁ মই চন্দ্ৰপ্ৰসাদ শইকীয়াৰ নভেল বিখ্যাত নভেল মহাভাৰত বিশ্বাস আৰু বিস্ময় এই কিতাপখন আজি কিছুদিনৰ আগতে মই পঢ়িছিলোঁ এই কিতাপখন আচলতে একচ্যুৱেলি চন্দ্ৰপ্ৰসাদ শইকীয়াৰ লিখনি মই খুবেই ভাল পাওঁ আৰু চন্দ্ৰপ্ৰসাদ শইকীয়াৰ যিটো ভাষাৰ শৈলী যিটো ভাষাৰ জ্ঞান আৰু যিটো তাৰ প্ৰয়োগ হয়গৈ সেইটো সেইটো মোক খুব আকৃষ্ট কৰে মই আমাৰ আমাৰ প্ৰজন্মৰ লিখকসকলৰ ভিতৰত চন্দ্ৰপ্ৰসাদ শইকীয়া এটা মোৰ অতি প্ৰিয় লিখক আৰু বিশেষকৈ মহাভাৰতক আধুনিক দৃষ্টি দৃষ্টিকোণৰ পৰা চন্দ্ৰপ্ৰসাদ শইকীয়াই এইটো চাইছে মহাভাৰতৰ বিস্ময় আৰু বিশ্বাস এই মানে উপন্যাসখনত সেইটো আচলতে তাত বহুত মহাভাৰতখন আজিৰ পৰা পাঁচ হাজাব বছৰ আগতে মহাভাৰতৰ যুদ্ধ হৈছিলে আজিৰ পৰা পাঁচ বছৰ পাঁচ হাজাৰ বছৰ আগতে মহাভাৰতৰ কাহিনীৰ নিৰ্মাণ হৈছিলে মহাভাৰত লিখিছিলে তাৰ ওপৰত চন্দ্ৰপ্ৰসাদ শইকীয়াই আধুনিক দৃষ্টিৰে যিটো মহাভাৰতখন চাবলৈ প্ৰয়াস কৰিছে আধুনিক দৃষ্টিৰে যিটো মহাভাৰতখন চাইছে তাৰ ওপৰত আচলতে আমাৰ শিকিবলগীয়া বহুত আছে যে সেইটো সময়ত এনেকুৱা কিছুমান ঘটনা ঘটিছিলে আজিৰ দৃষ্টিকোণে যদি সেই তেনেকুৱা ঘটনাবিলাক ঘটিলেহেঁতেন তেতিয়া কি প পৰিৱেশ সৃষ্টি হ'লহেঁতেনে কি পটভূমি সৃষ্টি হ'লহেঁতেন তাৰ ওপৰত আচলতে সেই কিতাপখনৰ পৰা আমাক বহুত আচলতে সম্যক জ্ঞান দিয়ে মহাভাৰতত এনেকুৱা কিছুমান অবিশ্বাসীয় ঘটনা আছে যিবিলাক ঘটনা আমি আজিৰ দৃষ্টিকোণেৰে আমি আচলতে উপলব্ধিও কৰিব নোৱাৰোঁ মজা মহাভাৰতত এনে কিছুমান মানৱ সমাজত লজ্জিত কৰা ঘটনাপ্ৰবাহ মহাভাৰতত হৈছিলে মহাভাৰতত মানৱ সমাজৰ কাৰণে কলংকিত কিছু অধ্যায় হৈছিলে সেই গোটেই কথাখিনি চন্দ্ৰপ্ৰসাদ শইকীয়াই আধুনিক দৃষ্টিৰে আচলতে চাবলৈ প্ৰয়াস কৰিছে আৰু ইয়ে আমাৰ প্ৰজন্মটোক আমাৰ প্ৰজন্মটোক মহাভাৰতখন নতুনকৈ কল্পনা কৰিবলৈ এটা আমাক প্ৰেৰণা যোগাইছে মহাভাৰতৰ যদি মহাভাৰতৰ আমি কেইটামান কথা যদি চাওঁ দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ পৰা আদি কৰি মহাভাৰতৰ পাশা খেলৰ পৰা আদি কৰি মহাভাৰতৰ বিভিন্ন পৰ্ববিলাকৰ পৰা আদি কৰি মহাভাৰতৰ বিভিন্ন চৰিত্ৰবিলাকৰ পৰা আদি কৰি সেই চৰিত্ৰবিলাক আধুনি আজিৰ দৃষ্টিকোণে আমি বৰ্তমানৰ প্ৰেক্ষাপটত আমি যদি চাবলৈ যাওঁ তাত তেতিয়া আমাৰ উপলব্ধিটো কেনেকুৱা তে তেতিয়া আমাৰ উপলব্ধিটো আজিৰ পৰা পাঁচ পাঁচ হাজাৰ বছৰ আগতে যিটো কাহিনী হৈছিলে সেইটো আধুনিক দৃষ্টিকোণেৰে চাবলৈ গ'লে আমি আমি কেনেকুৱা এটা আমি ৰোমাঞ্চকৰ আমি অনুভৱ কৰোঁ তাত কিছু অকল্পনীয় ঘটনা প্ৰবাহ তাত ঘটিছে তাত কিছু নহ'ব লগীয়া ঘটনা প্ৰবাহ তাত ঘটিছিলে সেই ঘটনা প্ৰবাহখিনি কিন্তু আজি আজি আমি বিশ্বাস কৰিব পাৰোঁ নে নোৱাৰোঁ আজিৰ প্ৰেক্ষাপটত সেই বিশ্বাস প্ৰকৃততে সেই সময়ত পাঁচ হেজাৰ বছৰ আগতে প্ৰকৃততে সেই ঘটনাবিলাক ঘটিছিল নে প্ৰকৃততে সেই ঘটনাবিলাকৰ আলমতে মহাভাৰতখন ৰচয়িত হৈছিলে নে প্ৰকৃততে সেই সময় সেই চৰিত্ৰবোৰ প্ৰকৃততে তেনেকুৱা আছিলে নে গতিকে আজিৰ দৃষ্টিকোণেৰে গোটেই প্ৰেক্ষাপটটো গোটেই প্ৰেক্ষাপটটো মানে চন্দ্ৰপ্ৰসাদ শইকীয়াই খুব সুন্দৰভাৱে উপস্থাপন কৰিছে আৰু গোটেই মহাভাৰতৰ আধুনিক দৃষ্টিকোণেৰে চোৱাৰ যিটো প্ৰৱণতা সেইটো মহা মানে আজিৰ প্ৰজন্মটোক আমাৰ প্ৰজন্মটোক যিধৰণে এক সম্যক মহাভাৰতখনৰ ওপৰত এক সম্যক জ্ঞান দিবলৈ যিটো প্ৰয়াস কৰিছে সাহিত্যিক চন্দ্ৰপ্ৰসাদ শইকীয়াদেৱে সেইটো আচলতে আমি খুব শলাগিব লগীয়া আৰু সেইকাৰণে মহাভাৰত বিশ্বাস আৰু বিস্ময় মহাভাৰত বিস্ময় আৰু বিশ্বাস এই উপন্যাসখন মোৰ খুব এখন অন্যতম মই পঢ়া উপন্যাসখিনিৰ ভিতৰত এতিয়ালৈকে ভালেসংখ্যক উপন্যাস পঢ়িলোঁ তাৰে ভিতৰত মহাভাৰত বিশ্বাস আৰু বিস্ময় এই উপন্যাসখন মোৰ অতি এখন প্ৰিয় উপন্যাস বুলি মই আজিৰ তাৰিখত মই বিবেচনা কৰোঁ